মহেন্দ্ৰ টাটা মাৰ্চিডিজ বেনজ্ ফাৰাৰী লেম্বাৰগিনি হোণ্ডাই মাৰুতি ছুজুকি হিৰো হোণ্ডা জি ৱেগান ৱেগান আৰ থৰ ভাৰ্ণা স্ক'ৰপিঅ' ফৰচুনাৰ বি এম ডাব্লিউ ৰেইঞ্জ ৰ'ভাৰ মাৰুতি ছুজুকি এল্টো কে টেন এল্টো এইট হাণ্ড্ৰেড